হয় মই বহুকেইখন নৃত্য প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছোঁ মই যিহেতু সৃষ্টিশীল নৃত্যও নাচোঁ বিহুও নাচোঁ সত্ৰীয়া নাচোঁ গতিকে মই বহুত সৰুৰেপৰা কম্পিটিশ্যন কৰি আহিছোঁ মোৰ বয়স যেতিয়া পাঁচ বছৰ আছিল তেতিয়াই মই প্ৰতিযোগিতাত নামিছিলোঁ আমাৰ ঘৰৰ ওচৰৰে হয় বনগাঁও বুলি এখন ঠাই আছে তাতে মই বিহু প্ৰতিযোগিতাত নামিছিলোঁ মৌ কুঁৱৰী আছিলে আৰু সেয়া মোৰ এক বিশেষ ভাললগা বিশেষ ভাললগা বুলি এইটো কাৰণে কৈছোঁ যিহেতু মই প্ৰথম উঠিছিলোঁ সেইবাৰ ভালকৈ বুজি পোৱা কথাখিনি বুজি পোৱা হোৱাই নাছিলোঁ হ'লেও মই ষ্টেজত উঠিছিলোঁ দেউতাই মোক ষ্টেজত উঠাই দিছিলে লগতে মোৰ ভাললগা কথা এইটোৱেই যে মই সেই মঞ্চতে শ্ৰেষ্ঠ মৌ কুঁৱৰী খিতাপ অৰ্জন কৰিছিলোঁ সেয়াই মোৰ জীৱনৰ নৃত্য ক্ষেত্ৰখনৰ মানে এক বিশেষ অভিজ্ঞতা তাৰপাছতে মই ইন্সপায়াৰ হৈছোঁ যে মই নাচিব পাৰিম মই বেলেগ প্ৰতিযোগিতাটো তেতিয়া অংশগ্ৰহণ কৰিবলৈ ল'লোঁ তেনেদৰে মই কমলাবাৰী গড়মূৰ সদৌ অসম ছাত্ৰ সন্থায় পতা যিসমূহ প্ৰতিযোগিতা সেইসমূহত মই অংশগ্ৰহণ কৰিবলৈ ল'লোঁ লগতে মই মাজুলীৰ বাহিৰতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ল'লোঁ আৰু খুব বেছি মই পুৰস্কাৰ বুটলিবলৈ সক্ষম হওঁ যিহেতু সেই নাচবোৰ মোৰ নিজৰ প্ৰাণতে আছিলে গতিকে মই নিজৰ প্ৰাণ ঢালি নাচোঁ আৰু সেই গতিকেই চাগে মই পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ লগতে মই সত্ৰীয়া নৃত্যও নাচোঁ সত্ৰীয়া নৃত্য ভাল পাওঁ গতিকে সত্ৰীয়া নৃত্য নাচোঁ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনত ক'বলৈ গ'লে মই বহুকেইটা পুৰষ্কাৰ অৰ্জন কৰিছোঁ আৰু মই এতিয়াও নাচোঁ সৰুৰপৰাই নাচি আহিছোঁ সৃষ্টিশীল নৃত্যও ঠিক তেনেকৈয়ে নাচি আহিছোঁ আৰু এইবাৰ যি গুৱাহাটীত আমাৰ বিহুৰ বাবে যি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হৈছিল তালৈ যাবলৈ মোৰ খুবেই ইচ্ছা আছিলে কিন্তু কিছুমান অসুবিধাৰ কাৰণে মই যাব পৰা নাছিলোঁ বেয়া লাগিছিলে বহুত বেয়া লাগিছিলে যিহেতু মই টি ভিত এইবোৰ দেখিছিলোঁ নিজেও নাচি থাকোঁ হ'লেও মোৰ মানে বেয়া লাগিছে আৰু যাবলৈ নোপোৱাৰ কাৰণে একো নাই দ্বিতীয়বাৰ যদি আকৌ তেনে তেনেকুৱা ধৰণৰ সুযোগ আহে মই নিশ্চয় যাবলৈ চেষ্টা কৰিম কাৰণ মই বহুত বেছি ভাল পাওঁ এই নাচটো বিহুৱেই হওক বা সত্ৰীয়াই হওক বা সৃষ্টিশীলেই নহওক যিয়েই নহওক তেনেকুৱা ক্ষেত্ৰলৈ তেনেকুৱা প্ৰতিযোগিতালৈ যাবলৈ মোৰ বহুত ইচ্ছা থাকে গতিকে মই নিশ্চয় চেষ্টা কৰিম